মোৰ ঘৰত গাহৰি ছাগলী গৰু সকলোখিনি

সেই কৰিবলৈ যাওঁতে গাহৰি তিনিটা পালন কৰি পালন কৰিবলৈ যাওঁতে ঘৰ পকা কৰি ৱাল মাৰি দিয়া হৈছে যেতিয়া তেওঁলোকৰ লেট্ৰিন লেতেৰা কৰে শৌচ প্ৰস্ৰাব কৰি লেতেৰা কৰে সেইখিনি মটৰ মাৰি মেচিনে ধুনীয়াকৈ পানীয়ে ধুই পৰিচালনা কৰি দিয়া হয় মাৰি চাফা হয় আৰু কলগছ ভীমকল গছ প্ৰায় কাটি আনোঁ আৰু কচু কাটি আনোঁ আৰু তুঁহগুৰি এইবিলাক দি গোটেইখিনি মিহলাই সিজাই তেওঁলোকৰ দানা কৰোঁ প্ৰস্তুত কৰোঁ দানা ডেইলি তিনিবাৰকৈ দিয়া হয় ৰাতিপুৱা গধূলি দুপৰীয়া আৰু দানা প্ৰায় কেঁচাকৈ নুখুৱাওঁ প্ৰায় সিজাই খুৱাওঁ আৰু মই নাথাকিলেও ঘৰৰ আমাৰ মাইকী মানুহে বা ঘৰৰ আমাৰ ল'ৰা ছোৱালীয়ে তেওঁলোকে দানা প্ৰস্তুত কৰি সময়মতে গাহৰিক দিয়ে আৰু গৰু গৰুবিলাক আমি ৰাতিপুৱা সোনকালে খুলি দিওঁ পাছবেলা বিচাৰি আনোঁ আৰু গৰু কাৰণেও খেৰ নৰা এইবিলাক ঘাঁহ কাটি আনি তেওঁলোকক দানা প্ৰস্তুত কৰি দিওঁ সময়মতে তেওঁলোকক খোৱা বোৱাখিনি নিয়ন্ত্ৰণ ৰাখোঁ আৰু মই যদি নাথাকোঁ তেতিয়া সেইখিনি কাম ঘৰৰ

পৰিয়ালে চোৱা চিতা গোটেইখিনি কৰে আৰু এইখিনি কৰিবলৈ যাওঁতে যথেষ্টখিনি কষ্ট হয় হ'লেও উপায় নাই ঘৰৰ কাম কৰিবই লাগিব আৰু জীৱ জন্তু ঘৰৰ পোহনীয়া জীৱ জন্তু এইকেইটা গৰু ছাগলী হাঁহ কুকুৰা এইখিনিয়ে যতন প্ৰায় আমি ভালদৰে লওঁ

গাহৰি এটা বিক্ৰী কৰি পাঁচমাহ পুহিয়ে ভালমান টকা আয়োজন কৰা হয় আৰু ছাগলী এটা এটা ছাগলীৰ আমি ভাল এমাউন্টত বিকিব পৰা হয় আৰু ছাগলীবিলাকৰ খাদ্য নিমপাত আৰু আপোনাৰ ঘাঁহ নিম গছৰ ডালবিলাক দলি আনি ডালে চালে পাতে চাতে এনেকৈ কৰি তেওঁলোকক ধুনীয়াকৈ দাং এডাল হেৰি কৰি তেওঁলোকে নিজে আঁত ধৰি হেৰি কৰি খাব পৰাকৈ ব্যৱস্থা কৰি দিওঁ আৰু ছাগলীবিলাকৰ গুবিলাক নি খেতিত আমাৰ খেতিত দিওঁ তেতিয়া খেতি ধৰি লওক সেইবিলাক সাৰে খেতিৰ মাটিডোখৰো ভাল কৰে ভালমতে ফচল হয় আৰু গ গাহৰি গোবৰ গৰু গোবৰ গৰু গোবৰ নি পিনে গোবৰখিনিও ধুনীয়াকৈ আমি এজেগাত গোটাও গোটাই পিনি খেতিত শাক শাক খেতিত প্ৰয়োগ কৰোঁ আৰু গোবৰ ঘৰখনৰ কাৰণে বহুতখিনি লাগতিয়াল বস্তু গোবৰে দিলে ভালমান শাক পাচলি খেতি আমি সাৰ প্ৰয়োগ নকৰিলেও ধৰক গোবৰো এনেও আমাৰ বহুত প্ৰয়োজনৰ আৰু ঠিক তেনেদৰে ছাগলী গুও বহুত প্ৰয়োজনীয় ছাগলী গুয়েও বহুতখিনি সাৰ আমাক খেতি বাতিত সহায় কৰে আৰু সাৰ বেলেগৰ পৰা তেতিয়া গোবৰ হওক হেৰি হওক আনৰ পৰা নিবিচাৰিলোঁ হয় সেইখিনি আমাৰ ঘৰখনৰ কাৰণে যিবিলাক খেতি কৰোঁ খেতিৰ কাৰণে আমি নিজে ঘৰতে সাৰ ঘৰতে প্ৰস্তুত কৰি লওঁ আৰু গাহৰি পোৱালি পু এজনী এজনী গাহৰিয়ে প্ৰায় পাঁচটা সাতটা এনেদৰে পোৱালি দিয়ে আৰু এটা এটা পোৱালি বিক্ৰী কৰি আমি পাঁচ হাজাৰ সাত হাজাৰ পাঁচ হেজাৰ মতা পোৱালিবিলাক সাত হেজাৰ এনেদৰে বিক্ৰী কৰা হয় আৰু এ এজনী এজনী গাহৰি পোৱালি বিক্ৰী কৰি ভাল এমাউণ্ট এটা ভাল টকা এটা এমাউণ্ট পোৱা হয় আৰু উইথ মাকজনী আমাৰ থাকেই আকৌ মাকজনী বিক্ৰী কৰিলেও ভাল এমাউণ্ট এটা পোৱা হয় এজনী গাহৰিয়ে লাখ টকালৈকে আপোনাক লাভজনক কৰি দিব ঠিক তেনেদৰে ছাগলীও ভালেমান প্ৰফিটজনক ব্য়ৱসায় এটা এটা ভাল খাচী কৰি ৰাখিলে

প্ৰায় এবছৰ খাচী কৰি ৰখাৰ পিছত বিক্ৰী কৰিলে ভাল এমাউণ্ট এটা তেনেদৰে মাইকী চোৱা ছাগলীকেইজনীয়েও এবাৰ পোৱালি কৰি দুটাকৈ দিলেও চাৰি পাঁচজনীয়ে ছাগলীয়ে ভাল দছটা পোৱালি দিলে তাৰে মতাকেইটা খাচী কৰি আৰু মাইকী কেইজনী ঘৰতে প্ৰতিপালন কৰিলে ডাঙৰ কৰি তাৰ কো আহকৌ পোৱালি দি জনসংখ্যা বৃদ্ধি কৰিব পৰা হয় আৰু দুখ বিপদৰ কৰা তাৰে ধৰি লওক তাক বিকি আমি কিছুমান বিপদৰ পৰা সন্মুখীনৰ পৰা বাছিব পৰা হয় ঘৰখনৰ কাৰণে পোহনীয়া জীৱ জন্তু অতি লাগতীয়াল গতিকলৈ জীৱ জন্তুখিনি পুহিলে আমাক বহুত বিপদৰ পৰা বচায় আৰু সেই বিপদ গৰু ছাগলী গাহৰি এইবিলাক বিক্ৰী কৰিয়ে মোৰ ল'ৰা ছোৱালী পঢ়াৰ ক্ষেত্ৰতো টকা পইচা বহুতখিনি কামত প্ৰয়োজন হয় ল'ৰা পঢ়াব পৰা হয় আৰু ঘৰৰ কিবা কিবি বয়বস্তু কিনিব পৰাত সহায় কৰে গতিকেলৈ সকলোৱে আমি জীৱ জন্তু গাহৰি হওক গৰু হওক হাঁহ হওক কুকুৰা হওক এইখিনি আমি প্ৰতিপালন কৰিলে ঘৰতে ভালমানখিনি ইয়াৰ পৰাই সফলতা ৰমণ কৰিব পৰা হয় গতিকেলৈ আমি মই প্ৰায় বিশেষ ঘৰত নাথাকিলেও আমাৰ কেতিয়াবা বাইদেউ কেতিয়াবা মাইকী মানুহ কেতিয়াবা মোৰ ছোৱালীয়ে কেতিয়াবা মোৰ ল'ৰাই সময়মতে দানা পানী দানা পানীখিনি সম্পূৰ্ণভাৱে তেওঁলোকক গৰু ছাগলীক সময়মতে দিয়ে আৰু সময়মতে চাফ চিকুণ কৰে সেইখিনি কৰিলেও মই যথেষ্টখিনি মোৰ সকাহ হয় কাৰণ তেওঁলোকে সেইখিনি কাম আগ বঢ়াই দিয়ে আৰু মই থাকিলেতো মই নিজেই কৰোঁ নিজেই এতিয়া আনক ধৰি লওক পাচি নক'লেও মই নিজেই গৈ দানা পচলা আনি কচু কাটি সিজাই মেলি প্ৰস্তুত কৰি গাহৰিক দিওঁ আৰু গৰুৰ কাৰণে খেৰ নৰা ঘাঁহ এইবিলাক আনি সময়মতে গধূলি সন্ধিয়া বান্ধি লৈ গৰুখিনিক দি দিওঁ আৰু এজনী এজনী গাই ভালেমান গাখীৰ দিয়ে প্ৰায় দুই লিটাৰ আঢ়ৈ লিটাৰ এজনী এজনীয়ে গাখীৰ দিয়ে আৰু সেই গাখীৰ বিক্ৰী কৰি আমি দুটকা পইচা সম্বন কৰিব পাৰোঁ আৰু কুকুৰাবিলাক ভাল এটা এটা কুকুৰা কণী এতিয়া প্ৰায় পোন্ধৰ টকা এতিয়া মোৰ প্ৰায় দহজনী কুকুৰা কণী পাৰি আছে তাৰে তিনিজনী উমনি লৈছে চাৰিজনী পোৱালি উলিয়ালে আৰু চাৰিজনীয়ে কণী পাৰি আছে সেই কণী বিক্ৰী কৰি পাৰ পিছত পোন্ধৰ টকাকে বিক্ৰী কৰিব পৰা হয় বা কৰি আছোঁ বৰ্তমান সেইফালৰ পৰাও দুটকা আমাৰ পইচা আয়োজন কৰিব পৰা হয় ইনকম কৰিব পৰা হয় চলিবলৈ ইনকমৰ ৰাস্তা ভালমান আছে এজনী এজনী এটা এটা গৰু এতিয়া বৰ্তমান মোৰ পাঁচটা গৰু আৰু পাঁচজনী দুজনী গাই আৰু পাঁচটা সৰু দমৰা পোৱালি আছে এইখিনিলৈ যথেষ্টখিনি ঘাঁহ প্ৰস্তুত কৰিবলগীয়া হয় প্ৰস্তুত কৰিবলৈ কেতিয়াবা মই হাজিৰা মানুহ লৈ যাওঁ হাজিৰা মানুহ লগত নি নৰা ঘাঁহ খেৰ এইবিলাক আনোঁ গাহৰিৰ কাৰণে ধৰক চাপৰ খোৱালোঁ চাপৰ খুৱালেও যথেষ্ট ডাঙৰ হয় চাপৰ টাপৰ এইবিলাকো কিনি আনি দিওঁ দৰৱ পাতিও সময়মতে তেওঁলোকক ভেকচিন চেকচিন এইবিলাক আনি সময়মতে প্ৰয়োগ কৰোঁ তেতিয়া তেওঁলোকক বেমাৰৰ পৰা গাহৰি হওক গৰু হওক বেমাৰৰ পৰা প্ৰায় নিয়ন্ত্ৰণ হৈ থাকে আৰু সময়মতে চাফ চাফ চিকুণতা কৰি ৰাখোঁ তেতিয়া কোনোপধ্য়ে বেমাৰ হোৱাৰ সম্ভৱ নহয় বেমাৰৰ পৰা প্ৰায় নিয়ন্ত্ৰণ থাকে আৰু এজনী এজনী গাহৰিয়ে যদি পোৱালী দিয়ে পাঁচ সাত পঁয়ত্ৰিছ হাজাৰ টকা এজনী পোৱালি বিকি পোৱা হয় আৰু মাকজনী থাকেই মাকজনীয়ে যদি টকা বিছ হাজাৰত বিকোঁ তাৰো এটা ভাল এমাউণ্ট পোৱা হয় কাৰণ এজনী এজনী গাহৰিয়ে ফাৰ্ষ্ট পোৱালিকেইটাই ভাল দিয়ে ছেকেণ্ডত অলপ কমজুৰি হৈ যায় গতিকেলৈ এবাৰ পোৱালি দিয়াই বিক্ৰী কৰি দিয়া হয় কুকুৰাও ঠিক তেনেদৰে এই পোৱালি উলিয়াই আছে ডাঙৰ হৈ আছে আৰু আমি প্ৰায় দুই চাৰিটা বিক্ৰী কৰোঁ আৰু প্ৰায় সঁচৰ কাৰণে ৰাখি দিওঁ কুকুৰা প্ৰায় এটা কুকুৰা এক কেজি এক কেজি কুকুৰাটো আমি হ'লচেল চাৰিশ টকাত বিক্ৰী কৰিব পৰা হয় গতিকলৈ যিকোনো বিপদৰ সন্মুখীন হ'লে মানে কুকুৰা দুটা বিকিও আমি সেই বিপদৰ পৰা হাত সাৰিব পৰা হয় আৰু ঘৰৰ পঢ়া শুনা ক্ষেত্ৰতো আমি ল'ৰা ছোৱালী পঢ়া শুনা কৰিবৰ কাৰণে যিখিনি আমি ইয়াৰ পৰাই টকাৰ আয়োজন কৰি

কেতিয়াবা গৰুবিলাক এৰাল দিওঁ সময়মতে ইটো খুটিৰ পৰা সিটো খুটিলৈ ঘাঁহ নহ'লে আঁতৰাই হেৰি কৰি দিওঁ আৰু কেতিয়াবা মেলি দিওঁ আৰু কেতিয়াবা আনি ঘৰতে বান্ধি কুন্ধি খেৰ হওক নৰা হওক আমি কাটি আনি ঘাঁহ চাহ কাটি আনি অলপ নিমখ পানী ছটিয়াই দি দিওঁ তেওঁলোকে খাবলৈ গৰুৱে খাবলৈ সুবিধা হয় আৰু যেতিয়াই গধূলি নিমখ এমুঠি ছিটিয়াই পিনি ঘাঁহ অলপ দিওঁ ঘৰৰ গৰু সদায় ঘৰলৈ গধূলি ঘূৰি আহে তেওঁ তাক বিচাৰি যাবলৈ কাম নাই গধূলি আহে আৰু আমি ধুনীয়াকৈ এৰাল লগাই বান্ধি থওঁ ঠিক তেনেদৰে কুকুৰাবোৰো আমি প্ৰায় এটা সময় মেলি দিওঁ আৰু বাকী সময় প্ৰায় বন্দী কৰিয়ে ৰাখোঁ গড়ালতে দানা পানী তেওঁলোকক সময়মতে দানা পানী দিয়া হয় মেলি দিলেও আপোনাৰ হেঁপা নেউলৰ পৰা ভয় হেঁপা নেউলেও ভালেমান পোৱালি ধৰি লৈ গুচি যায় গতিকেলৈ হেঁপা নেউলৰ পৰা মে বেছি মেলিব নোৱাৰি মেলিব নোৱাৰা কাৰণে গড়ালতে প্ৰায় আৱদ্ধ কৰি ৰখা হয় তাতে গৰম পানী আৰু দানা সকলোখিনি তাতে দিয়া হয় আৰু প্ৰতি প্ৰতিদিনাই এবাৰ এবাৰকৈ তাৰ গড়ালবিলাক চাফা কৰা হয় আৰু সময়মতে এই পোন্ধৰ দিনৰ মূৰত বিছ দিনৰ মূৰত চূণ ছটিয়াই দিয়া হয় কাৰণ চূণে বহুখিনি বীজাণু নাশক কৰে আৰু হুমি উফি এইবিলাকৰ পৰা ভালমানখিনি ভালেমানখিনি হেৰি বেমাৰ হুমি চুমি এইবিলাক আঁতৰে গতিকেলৈ বীজাণু মোৰ ভালেমান হয় সেইকাৰণে আমি চূণ ছটিয়াবলগীয়া হয় আৰু সময়মতে বেজী প্ৰয়োগ আৰু ভেকচিন প্ৰয়োগ কৰোঁ তেতিয়া বেমাৰৰ পৰা তেওঁলোকে নিয়ন্ত্ৰণত থাকে